যেতিয়া আমি অনলাইনত এটা পেকেজ অৰ্ডাৰ কৰোঁ সেইটো টাইম মতে প্ৰদান কৰিব লাগে য'ত নেকি গ্ৰাহকসকলেও বহুত উপকৃত হয় যা তাৰ বাবে আমি যিবোৰ অনলাইনত যিসকলে আমাৰ বাবে পাৰ্চেলটো পঠাই তেওঁলোক অলপ তেওঁলোকৰ কাষ্টমাৰৰ প্ৰতি অলপ আগ্ৰহী হ'ব লাগে আৰু যাতে ডেট নিজে যি যিটো ডেট দিয়া থাকে অনলাইনৰ যিটো ডেলিভাৰী ডেট থাকে সেই ডেলিভাৰী ডেটত আহি বস্তুবোৰ বস্তুটো আহি সেই ডেটতে কাষ্টমাৰে গ্ৰহণ কৰিব পাৰিব লাগে আৰু এই তথ্য প্ৰশ্ন এইটোৱে আহে যে সোনকালে সোনকালে গ্ৰাহকক নিজৰ পাৰ্চেলটো পঠাই দিবলৈ চেষ্টা কৰিব লাগে বেছি দেৰি কৰিব নালাগে কিয়নো যিটো পাৰ্চেল তেওঁ অৰ্ডাৰ দিছে তেওঁৰ বাবে সেইটো খুব প্ৰয়োজনীয় হ'ব পাৰে তেওঁলোকে যিটো ডেটত দিয়ে দিয়া আছে সেইটো ডেটতে পঠাবলৈ বহুত চেষ্টা কৰিব লাগে তাৰ বাবে গ্ৰাহকসকলো বহুত উপকৃত হয় সেইকাৰণে সকলো যিবিলাক অৰ্ডাৰ আহে সকলো অৰ্ডাৰ টাইম মতে দিবলৈ চেষ্টা কৰিব লাগে যেনেকুৱা অনলাইন ডেলিভাৰ অ অৰ্ডাৰে হওক সকলো কাম কৰিব লাগে সেই পেকেজটো অনুসন্ধান কৰিবৰ বাবে গ্ৰাহকেও বহুত চেষ্টা কৰি থাকে কাৰণ তেওঁলোকে নিজৰ প্ৰয়োজনীয়তাৰ বাবে এইটো সকলো বস্তু যি বস্তু অৰ্ডাৰ দিছে প্ৰয়োজনৰ বাবেই অৰ্ডাৰ কৰিছে সেইটো অনলাইন অনলাইনসকলে গম পাব লাগে সেইবাবে এইবোৰ কাম তেওঁলোকে অৰি অতি গুৰুত্বপূৰ্ণভাৱে কৰিব লাগে কাৰণ তেওঁলোকে তেওঁলোকে যেতিয়া এটা পাৰ্চেল দিওঁতে কাষ্টমাৰ প্ৰতি অধিক আগ্ৰহ কৰিব তেতিয়া কাষ্টমাৰসকলো বহুত সুখী হ'ব কাষ্টমাৰে যেতিয়া নিজৰ এটা পাৰ্চেল সোনকালে গ্ৰহণ কৰিব তেতিয়া তেওঁ বহুত উপকৃত হ'ব বস্তুটো যেতিয়া সোনকালে পাব তেওঁৰো আগ্ৰহ বাঢ়িব সকলো বস্তু অনলাইনত শ্বপিং কৰিবৰ কাৰণে সেইকাৰণে এইবোৰ যিটো তেওঁলোকে তেওঁলোকসকলে যিবোৰ যিটো এড্ৰেছত বস্তুটো বিচাৰে সেই এড্ৰেছত আপোনালোকে যিটো নিৰ্ধাৰিত ডেট দিয়া হয় সেই ডেটৰ ডেট অনুযায়ী এই বস্তুটো সোনকালে পঠাবৰ বাবে প্ৰয়োজন তেওঁলোকে তা তাতকৈ সোনকালে পঠাবৰ বাবে চেষ্টা কৰিব লাগে আৰু তাতকৈ সোনকালেই যিটো ডেট দিয়া হয় তাতকৈ অলপ পাৰিলে সোনকালহে কৰিব লাগে কাৰণ তেওঁলোকৰ যদি পাৰ্চেলটো যদি তেওঁৰ ছাইজৰ নাহে তাতকৈ তেওঁ ৰিফাণ্ড যাতে আকৌ সোনকালে দিব পাৰে তেনেকুৱা প্ৰক্ৰিয়াটো নিশ্চিত কৰি ৰাখিব লাগে তেতিয়া কাষ্ট গ্ৰাহকবোৰ গ্ৰাহকবোৰ বেছি উপকৃত হয় য'ত নেকি তেওঁলোকে বস্তুবোৰ অৰ্ডাৰ কৰিও ভাল পাব আৰু যেতিয়া তেওঁৰ বস্তুটো নিজৰ ডেট অনুযায়ী পা পায় তেতিয়া গ্ৰাহকৰ মনো ভাল লাগে সেইবাবে সকলো বস্তু ডেটৰ অনুযায়ী দিব লাগে দিবলৈ চেষ্টা কৰিব লাগে এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে অধিক গুৰুত্ব দিব লাগে যেতিয়া গ্ৰাহকে বস্তুটো অৰ্ডাৰ যিজন গ্ৰাহকে ছিনচিয়াৰলিকৈ প্ৰত্যেকটো বস্তু ৰিচিভ কৰিছে তেওঁৰ বাবেতো এইটো খুব ধ্যান ৰাখিব লাগে যে তেওঁ বস্তুটো ডেট টু ডেট গৈ পাইছেনে নাই ডেলিভাৰী তেওঁলোকেতো সেইবোৰ এইটো গোটেই প্ৰক্ৰিয়াটো চাব পাৰে তেওঁলোকৰ হাতত এইটো অধিকাৰ থাকে আৰু নিজেই নিজৰ নিজে যিটো লোকেশ্যন ক'ড পাইছে সেইটো চাব পাৰে চাব পৰা মোবাইলত অপশ্যন থাকে তাত দেখাই যদিও ডেট টু ডেট নাপায়হি কেতিয়াবা অলপ দে দেৰি হৈ যায় সেইটো তেওঁলোকে খুব ভালদৰে চাই মেলি লৈ অলপ যাতে সোনকালে এইবোৰ কাম কৰিব পাৰে সেই তাৰ প্ৰচেষ্টা চলাব লাগে এইবোৰ কাম তেওঁলোকে যদি ভালদৰে কৰে তেতিয়া তেওঁলোকৰ গ্ৰাহক গ্ৰাহকো বাঢ়িব আৰু গ্ৰাহকসকল যিটো অনলাইন শ্বপিঙত বেছি এইবিলাক সুবিধা আহিব তেওঁলোকে তাতে বস্তুবোৰ বেছিভাগ অৰ্ডাৰ কৰিব আৰু তেওঁলোকৰ তেওঁলোক আনন্দিত হ'ব যাতে তেওঁলোকৰ বস্তুটো বস্তুবোৰ আহি সোনকালে তেওঁলোকৰ হাতত পাইছে আৰু সোনকালে ডেলিভাৰ হৈছে সেইকাৰণে তেওঁলোকে খুব মনত বহুত মনোৰঞ্জন হ'ব তাকে লক্ষ্য কৰি বস্তুবোৰ অলপ সোনকালে পঠোৱাৰ প্ৰদান কৰিব লাগে আৰু ইয়াত কেতিয়াও ডেলিভাৰী ই অৰ্ডাৰটো লেট কৰি লেট কৰিব নালাগে সেয়াই